মই আটাইতকৈ বিলাসী ভ্ৰমণটো মোৰ এই কেইদিনমানৰ আগতে মই মাজুলী গৈছিলোঁ মাজুলী সাতখন সত্ৰ চাইছিলোঁ মোৰ লগত আৰু মোৰ বান্ধৱী তিনিগৰাকীৰ সৈতে চাৰিগৰাকী আমি গৈছিলোঁ আটাইকেইগৰাকী আমি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আছিলোঁ তাত গৈ ইমান ভাল লাগিলে নহয় মানে আমি সেইমতে সেইদিনাখন ৱেডাৰটো মানে বতৰটো আমি তেনেকুৱা খুব ঠাণ্ডা বতৰ পালোঁ গৰম নাই প্ৰাকৃতিক দৃশ্যটো বৰ ধুনীয়া লাগিলে নৈৰ কাষৰ গতিকে আমি গৈ থাকিলোঁ এটা ৰিজৰ্টত ঘৰ মানে ৰিজৰ্ট মানে ঘৰটো বাঁহৰ বাঁহৰ মানে ওখ চাংঘৰ চাংঘৰ এটাত আছিলোঁ থাকি খুব ভাল লাগিলে আমাৰ ঘৰটোত

আমি নিজেই মানে ৰাতিপুৱাই গা পা ধুই সত্ৰকেইখনলৈ ওলাই গৈছোঁ প্ৰথমতে আমি চালোঁ গড়মূৰ সৰু সত্ৰ গড়মূৰ বৰ সত্ৰ বেঙেনা আটী আউনীআটী কমলাবাৰী এই চাৰিওখন সত্ৰতে সোমাই ইমান বেছি ভাল লাগিলে ইমান আধ্যাত্মিক জাগ্ৰত নিচিনা লাগিলে আমাক তাত থকা নামঘৰীয়া সত্ৰাধিকাৰসকলে আমাক আমি চাকি বন্তি দিলোঁ ধূপ জ্বলালোঁ আৰু তেখেতসকলে আমাক প্ৰসাদ দিলে তাৰপিছতে ফুল দিলে আমাক নিৰ্মালি দিলে অঞ্জলি দিলে আমি সেইবোৰ ল'লোঁ তাৰপাছত নাম প্ৰসংগ চালোঁ খুব ভাল লাগিল নাম প্ৰসংগ নাম প্ৰসংগ বৰগীত শুনিলোঁ তাৰপিছতে আমি সত্ৰাধিকাৰসকলক ভাল লাগিলে সত্ৰাধিকাৰ আৰু এই আমি গৈছিলোঁ মুখা শিল্প থকা চামগুৰি সত্ৰ পিছদিনাখন দুদিন থাকিলোঁ আমি দুদিন পিছৰ প্ৰথমদিনাখন পাঁচখন সত্ৰই চালোঁ গধূলিলৈকে আমি পাঁচখন সত্ৰই চালোঁ তাৰ পিছদিনা আমি চালোঁ আউনীআটী সত্ৰ চামগুৰি সত্ৰ সত্ৰকেইখন ইমানেই ভাল লাগিলে সত্ৰলৈ মানুহবোৰ আহিছে ধূপ ধূনা লৈ চাকি বন্তি জ্বলাইছে আৰু শেষত আমি চামগুৰি সত্ৰত মুখা শিল্প থকা সত্ৰলৈ গ'লোঁ চামগুৰি সত্ৰতে নেকি কেৱলীয়া ভকত থাকে কেৱলীয়া ভকত মানে তেখেতসকলে কৈছে আমাক আমি সুধিলোঁ ইয়াত ভকৰসকল তেতিয়া ক'লে যে আমি ইয়াত কেৱলীয়া ভকতহে থাকে বোলে কেৱলীয়া মানে অবিবাহিত বিবাহিত নহয় সকলো কেৱ ভকতেই অবিবাহিত তাত গৈ ভাল লাগিলে অঁ চাৰিওফালে নামঘৰ জিৰণি ঘৰ ভোজনালয় সকলো আছে চাহ খাব বিচাৰিলে আমি চাহ খাবও পাৰোঁ আৰু ৰান্ধনীশাল আছে তাত ভাত খাওঁ বুলিও আমাক ভাত খাবলৈ দিয়ে নিৰামিষ সকলো নিৰামিষ কিন্তু তাৰপিছতে পুখুৰী আছে কেইটামান পুখুৰীবিলাকত এই হাঁহ হাঁহ এইবিলাক চৰা চৰি আছে আমাৰ দেখি ভাল লাগিলে সেইবিলাক প্ৰাকৃতিক দৃশ্য অতি মনোৰম তাত আৰু এটা আমি চামগুৰি সত্ৰত মুখাবোৰ দেখিলোঁ যিগৰাকী মুখা শিল্পৰ কাৰণে বিখ্যাত হৈ পৰিছে এতিয়া তেখেতে বেছিভাগ বাহিৰলৈ যায় এই বাহিৰত গৈ মুখা শিল্প মুখাবোৰ লৈ যায় ৰাৱণ ভীম হিৰণ্যকশীপুৰ

জটায়ু চৰাই এইবিলাক সবৰে মুখাবিলাক লৈ যায় আৰু তেখেতে আমাক আমি বহিলোঁ তেখে তেখেতৰ ঘৰ সত্ৰখনৰ কাষতে মুখাশিল্পৰ যিগৰাকী অধিকাৰ তেখেতৰ নামটো পাহৰিছোঁ অলপমান কিবা দেৱগোস্বামী আছিলে হেমচন্দ্ৰ দে গোস্বামী আছিলে হপায় তেখেতৰ মুখাশিল্প ঘৰৰ ভিতৰলে গৈ বহুত মুখা বনাই থৈছে আৰু অৰ্ডাৰ আহে সেই মুখাবিলাক দিয়ে আৰু ৰিচাৰ্ছ স্কলাৰবিলাক আহে ৰিচাৰ্ছ কৰিবলৈ আমি আহোঁতে আমি যাওঁতে আহিছে এগৰাকী দেল্হিৰ পৰা অকলশৰীয়াকৈ এগৰাকী যুৱতী আহিছে তেখেতে মানে এই সত্ৰৰ ওপৰত ৰিচাৰ্ছ কৰিবলৈ আহিছে আমাৰ লগত ফটো উঠিছে আমিও ফটো উঠিছোঁ সেইখিনি ভাল লাগিলে আৰু তেখেতে কৈছিলে মই কেইদিনমানৰ পিছতে দিল্লীলৈ যাম দিল্লীত এই মুখা শিল্প মই প্ৰদৰ্শন কৰিম আৰু মোক মাতি পঠাইছে বুলি তেখেতে ক'লে আমি তেখেতক সেইকাৰণে কিছু যিমান পাৰো সিমান পাঁচশ এশ পঞ্চাছ টকা এনেকৈ কৰি আমি তেখেতক আমি উপহাৰ হিচাপে দিলোঁ তাৰপিছত সেই নাম সত্ৰৰ বাহিৰত আকৌ ইমান বেছি ধুনীয়াকৈ মানে বস্তু কিছুমান সত্ৰতে সত্ৰৰ ভগৱানৰ ফটো কৃষ্ণৰ ফটো ৰাধা কৃষ্ণৰ ফটো শংকৰদেৱৰ মাধৱদেৱৰ এইবিলাক ফটো বিক্ৰী কৰিছে আমি সেইবিলাক কিনিলোঁ তাৰপিছতে আৰু পুৱাৰ জলপান আমাৰ অসমীয়া মানুহৰ জলপান ধৰি লওক চিৰা কোমল চাউল খাটি ম'হৰ গাখীৰ ম'হৰ দৈ গৰুৰ গাখীৰ দৈ আকৌ ক্ৰীম ঘিঁউ এইবোৰ বিক্ৰী কৰিছে আমি সেইভাগো কিনিলোঁ কল বিক্ৰী কৰিছে সেয়াও কিনিলোঁ আকৌ ঠগা আমাৰ কীৰ্তন পঢ়িবলৈ বা ভাগৱত পঢ়িবলৈ ঠগা লাগে ঠগা ডাঙৰ ঠগা সেই ঠগা বিক্ৰী কৰিছে আমাৰ সেই তেনেকুৱা কাঠৰ ঠগা আমাৰ অসমীয়াৰ সম্পত্তি এইটো ঠগাখন আমাৰ প্ৰত্যেক অসমীয়া মানুহৰ ঘৰত ভাগৱত কীৰ্তন নামঘোষা থকাৰ দৰে ঠগাখনো থাকে সাধাৰণতে আৰু নামঘৰত এই কি এই কেইপদ বস্তু এইকেইভাগ বস্তু কিতাপ আমি থওঁ এতিয়া সেইবিলাক আমি কিনি আনিলোঁ আৰু কোনোবা এখন সত্ৰ কোনখন আছিলে আউনীআটী নে কমলাবাৰী সত্ৰৰ তুলসীৰ খুঁটা ইমান ডাঙৰ তুলসীৰ খুঁটা আমি হ দেখাই নাই আগতে সেয়া সত্ৰত দেখি আমি অভিভূত হৈ পৰিলোঁ ইমান ডাঙৰ ডাঙৰ খুঁটা যে তুলসী গছৰ খুঁটা তুলসীৰ খুঁটা থাকিব পাৰে আমি মানে অনুভৱেই কৰিব নোৱাৰোঁ আৰু গৈ পেলাই খুব ভাল লাগিলে বহুত গহীন গম্ভীৰ আৰু ডাঙৰ ডাঙৰ তুলসী গছ বকুল গছ ইমানেই ডাঙৰ ডাঙৰ বকুল গছ ইমানেই ডাঙৰ ডাঙৰ শিলিখা গছ আৰু আছে আৰু মানুহে মানে বহিবলৈ ডাঙৰ ডাঙৰ শিলিখা আমলখি বকুলৰ কাঠ বেঞ্চৰ নিচিনাকৈ দি দিছে একচটা চটা বনাই পেলাই দিছে আমি সেইবোৰত বহিলোঁ ফটোও তুলি লৈ আহিছোঁ ঘৰত দেখুৱাবলৈ এইখিনিয়ে বেছি আমাক ইণ্ডালজেণ্ট অনুভৱ কৰিছিলোঁ

ভাল আধ্যাত্মিক ঠাই আৰু দূৰণিৰ বাহিৰৰ পৰা অহা পৰ্যবেক্ষকৰ দূৰণিৰ দূৰৰ বিদেশীসকল আহিলে মানে মাজুলী চাব লাগিব সাধাৰণতে পৰিদৰ্শন কৰিলে ভাল পাব আৰু এটা পদুম পুখুৰী দেখিলোঁ ইমান পদুম ফুলি আছে নহয় আমি দেখি অভিভূত হৈ পৰিলোঁ আৰু আমি তাত ফটো উঠালোঁ এইবোৰেই কৰিলোঁ আৰু